দমকলে আমাৰ ইয়াত ভালকৈ ব্যৱহাৰ হয় দমকেল দমকলেই পানী ভালকৈ উলায় কাৰণ কুঁৱা আগতে আছিল মানুহৰ কিন্তু এতিয়া আমাৰ ইয়াতে কাৰো কুঁৱা ব্যৱহাৰ নহয় আৰু কুঁৱাটো কুঁৱাৰ পানী ব্যৱহাৰটো খুব অনুপযোগী দমকলটো বহুত সুবিধা কাৰণ কেতিয়াবা দমকল পানী যদি অলপ কম হয় তেতিয়াহ'লে দমকলৰ ওপৰৰ ফালে পানী দি ঢালি দিলেও দমকলে কাম কৰে আৰু দমকলৰ কাৰণে কীট পতংগ দমকলত পৰিব নোৱাৰে যিটো তাৰমানে কুঁৱাত পৰে আৰু হেন্দেল থাকে দমকলত সেই দমকলৰ হেন্দেলডালে যদি উঠা নমা কৰি পেলাই উলিয়াই দিয়া যায় তেতিয়া দমকলৰ পানী ওলায় দমকলৰ তলত এখন ভাল্ভ থাকে আৰু এটা নাট থাকে আৰু এই ভাল্ভ আৰু নাটৰ কাৰণেই পানীটো ওপৰৰ ফালে অলপ তলৰ ফালে নামি নাযায় কিন্তু পানীটো বৰং ওপৰৰ হেন্দেলদাল মাৰি দিলেই পানীটো ওলাই যায়